এইটো চাহ বাগানৰ বাগিচাখন হয়নে বাৰু অঁ মোক অলপ চাহ পাতৰ পুলি লাগিছিলে অঁ যোৰা মোক দেৰ হেজাৰমান লাগিছিলে কিবা অফাৰ চফাৰ কিবা পোৱা যাবনি বাৰু হয় অফাৰ চফাৰ পোৱা হ'ব নেকি বাৰু ঠিক আছে হ'ব মই নহ'লে কালিলৈ বাগানলৈকে গৈ আছো হ'ব দিয়ক